হেল্ল' অঁ অঁ হয় মই জাহ্নৱীয়ে কৈছোঁ ছাৰ হয়নে বাৰু অঁ মই মানে মোৰ ছোৱালীজনীৰ একাউণ্ট এটা খুলিবলে আছিলে মাইনৰ একাউণ্ট তাৰবাবে কি কি নথি পত্ৰ লাগিব বাৰু আছে অঁ অঁ অঁ

অঁ অঁ কিমান দিন লাগিব বাৰু অঁ অঁ প্ৰথমতে দুহেজাৰ পাৰি ন অঁ অঁ অঁ ঠিক আছে ধন্যবাদ